মই বাহিৰৰ হোটেল আৰু ধাবাৰ খাদ্যবোৰ খাই ইমান ভাল নাপাওঁ কাৰণ হোটেল আৰু ধাবাত খাদ্য বনোৱাৰ সময়ত সেই খাদ্যবোৰ কেনেকুৱাকৈ প্ৰস্তুত কৰা হয় আমি গম নাপাওঁ সেই খাদ্যবোৰ প্ৰস্তুত কৰা জেগাবোৰ কিছুমান হোটেল আৰু ধাবাত পৰিষ্কাৰ নাথাকে যাৰবাবে সেই হোটেল আৰু ধাবাৰ খাদ্য খাই আমাৰ বিভিন্ন বেমাৰ হ'ব পাৰে সেইবাবে মই হোটেল আৰু ধাবাৰ খাদ্য খাই ইমান ভাল নাপাওঁ মই ঘৰৰে মায়ে বনোৱা খাদ্য খাই ভাল পাওঁ